অঁ হয় মই পেইণ্টিঙৰ সৈতে পেঞ্চিল পেঞ্চিল আৰু স্কেটছিঙৰো দুয়োটা পেইণ্টিং কৰোঁ কিন্তু প্ৰকৃততে দুয়োটাই সহজ কিন্তু বেছিকৈ মানে সহজটো হৈছে পেঞ্চিল ড্ৰয়িংটো পেঞ্চিল ড্ৰয়িং কৰিবলৈ কিয় সহজ কাৰণ আমি কৰিব পাৰোঁ মানে আমি সেইটো মচিব পাৰোঁ আৰু স্কেটছ কৰাৰ পিছত সৰ্বসাধাৰণতে স্কেটছ কৰোঁতে যথেষ্ট ধাৰণাবিলাক শুদ্ধ হ'ব লাগে তেতিয়াহে স্কেটছ মানে যিটো পেইণ্টিং হয় সেইটো মানে ধৰিব পৰা যায় আৰু স্কেটছত সৰ্বসাধাৰণতে যিকোনো এটা বা যিকোনো এটা মনৰ যিটো ধাৰণা লৈ যিটো এটা স্কেটছ কৰা যায় সেই স্কেচটো প্ৰতিফলিত কৰিবলৈ যাওঁতে যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় কিন্তু পেঞ্চিল ড্ৰয়িঙৰ ক্ষেত্ৰত সিমানখিনি সাৱধানতা অৱলম্বন নকৰিলেও হয় যিহেতু আমাৰ মানে এইটো কৰিবলৈ আমাৰ ইৰেজাৰ থাকে আৰু আমি সেইখিনি মুচি পেলাব পাৰোঁ মুচি পেলাই আকৌ আমি সুন্দৰভাৱে আমাৰ ধাৰণা যিটো আছিলে সেই ধাৰণামতে আমি যিটো আঁকিবলৈ গৈ আছো সেইটো আমি ধুনীয়াকৈ আঁকিব পাৰোঁ আৰু সেইকাৰণেই পেঞ্চিল ড্ৰয়িং বেছি সহজ আৰু পেঞ্চিলে ড্ৰয়িং কৰোঁতে আচলতে প্ৰথমতে ইমান বেছিকৈ মানে ডাঠ বাবে আঁকিব নালাগে প্ৰথমতে সূক্ষ্মভাৱে প্ৰথমতে যিটো আমি মানে চিত্ৰ আমি মনত লৈ লওঁ যে এইটো চিত্ৰকে আমি আঁকিম যেনে ধৰি লওক আমি যেনিবা এটা কলহৰ ছবিকে আঁকিছোঁ সেই কলহৰ ছবিটো আমি প্ৰথমতেই তাৰ যিটো ছাঁ পোহৰৰ যিটো আমি নিৰ্ণয় কৰিব লাগে সেই নিৰ্ণয় কৰাটো প্ৰথমতেই কৰিব নালাগে প্ৰথমতে আমি কলহৰ যিটো প্ৰতিছবি সেই ছবিটো প্ৰথমতে সুন্দৰভাৱে আউট আউট ড্ৰয়িং লাইনবিলাক সুন্দৰভাৱে কৰি ল'ব লাগে তাৰ পিছত যেতিয়া আউট লাইনবিলাক শুদ্ধ হয় যে আমি দেখিছোঁ যে কলহটো শুদ্ধ হ'ল ধোৱাৰ পিছত তাৰ পিছতহে আমি লাহে লাহে ছাঁ পোহৰৰ যিটো আমি নিৰ্ণয় কৰিব লাগে সেই নিৰ্ণয়টো কৰিবলৈ যাব লাগে আৰু তেতিয়া কি হয় লাইনবিলাক যদি আমি খুব গভীৰভাৱে পৃষ্ঠখনত আমি মানে বহুৱাই দিওঁ তেতিয়াহ'লে ৰবৰ ৰবৰ বা যিকোনো মুচিবলে যিডাল ব্যৱহাৰ কৰা হয় সেই ব্যৱহৃত সামগ্ৰীবিধে সেইটো আমাৰ উঠাবলৈ যথেষ্ট কষ্ট হয় সেইকাৰণে আমি যিটো যি ধৰণে আঁকিবলৈ গৈছোঁ সেই আঁকিবলৈ যটো শুদ্ধ নহ'ব আৰু দেখিবলৈ ভাল নহ'ব প্ৰকৃততে ছবি মানে দেখিবলৈ ভাল নহ'লেও প্ৰকৃততে শুদ্ধ হ'ব লাগে গতিকে এই শুদ্ধ হ'বলৈ যাওঁতে আমি প্ৰথমতে আউট আউট লাইনখিনি আমি সুন্দৰভাৱে কৰি ল'ব লাগিব আৰু পৃষ্ঠখন যিটো পৃষ্ঠত আকৌ খুব পৰিষ্কাৰকৈ আঁকিব লাগিব আৰু তাৰ পিছত আমি লাহে লাহে ছবিটোৰ যিটো ছাঁ পোহৰ সেইটো কৰিব লাগে যেনে ধৰক কলহটো আমি কৰিলোঁ প্ৰথমতে সেইটো আঁকিলোঁ আঁকাৰ পিছত আমি মুখনৰফালে আঁকি লৈ দুয়োটা ছাইডৰপৰাও আমি ছিক্স বি বা ফাইভ বি এনেকুৱা পেঞ্চিলে দি আউট ছেডিংখিনি কৰিব লাগে আৰু ভিতৰ চাইদে লাহে লাহে পাতল যিটো যেনেকৈ টু বি এইচ বি এইবিলাকে গৈ মানে কলহৰ যিটো গোটাটো আমি যিহেতু এখন সমতল পৃষ্ঠত আঁকিম তাক আকৌ আমি গোটা নিচিনা বুজাব লাগিব গতিকে সেই গোটা নিচিনা বুজাবলৈ যাওঁতে আমি সুন্দৰভাৱে মানে ছাঁ পোহৰ নিৰ্ণয়টো কৰিলেই তাৰ পিছতে মানে আমি যিটো আঁকিবলৈ গৈছোঁ কলহটো তেতিয়া সুন্দৰভাৱে প্ৰতিফলিত হ'ব